হেল্ল' এইটো মাছখোৱা ব্লক অফিচত লাগিছেনে বাৰু অঁ মই বৰপাক জীয়ামূৰীয়া গাঁৱৰপৰা কৈছিলোঁ আমাৰ গাঁৱত এইবাৰ বানপানীয়ে গোটেই খেতি পথাৰৰ ধান মাৰি নষ্ট কৰি দিলে ঘৰ দুৱাৰ বহুতো অনিষ্ট কৰিলে সেইকাৰণে ব্লকতে ব্লকৰদ্বাৰা চৰকাৰলৈ পঠিয়াব বিচাৰিছিলোঁ কি কৰিব লাগিব বাৰু অঁ ঠিক আছে আপোনালোকে ব্লকৰপৰা মানুহ আহি চাই যাবহি নেকি ইয়াত কিমান অনিষ্ট হৈছে কিমান অনিষ্ট হোৱা নাই তেতিয়া হয়তো বেছি ভাল হ'ল হয় হয় কিমান তাৰিখৰ ভিতৰত দৰখাস্তখন দিব লাগিব অঁ সকলোৰে চহী লাগিবনে অঁ ঠিক আছে হ'ব তেনেহ'লে